মই ৰাতিপুৱা ভাগত সাধাৰণতে কেতিয়াবা ডালিয়া খাওঁ কেতিয়াবা ৰুটি খাওঁ এইবিলাকো স্বাস্থ্যসন্মত বুলিয়েই জানো কেতিয়াবা

জলপান খাওঁ দৈ চিৰা এইবিলাকো মই স্বাস্থ্যসন্মত বুলিয়েই জানো দুপৰীয়া সাধাৰণতে মই স্বাস্থ্যকৰ কেতিয়াবা খাদ্য কলডিল খাওঁ কলডিল স্বাস্থ্যৰ কাৰণে ভাল পেটৰ কাৰণে ভাল তেজৰ কাৰণে ভাল কেতিয়াবা অমিতা খাওঁ অমিতা আমাৰ পেটৰ পৰিপাক ভাল কৰে কেতিয়াবা বিভিন্ন ধৰণৰ শাক পাচলিবোৰ খাওঁ লাই শাক বতৰৰ লাই শাক মূলা শাক সৰিয়হ শাক পালেং শাক এইবিলাক খাওঁ এইবিলাকো স্বাস্থ্যসন্মত বুলিয়েই জানো কেতিয়াবা কচু শাক খাওঁ কচু শাকে তেজ বঢ়ায় আৰু কেতিয়াবা ভেবেলী লতা মছন্দৰী নৰসিংহ এইবোৰ খাওঁ এইবোৰো স্বাস্থ্য কাৰণে ভাল পেটৰ কাৰণে ভাল কেতিয়াবা মগু দালি বনাওঁ বাকলি গুচাই ঔটেঙা দি ঔটেঙাটো বিভিন্ন ধৰণৰ ঔষধি গুণ আছে কেতিয়াবা তিতা খাওঁ তিতা কেৰেলা তিতা ফুল তাতো তিতাইয়ো আমাৰ শৰীৰত কিছু কাম কৰে কেতিয়াবা মানিমুনি কেতিয়াবা মানিমুনি চাটনি বনাই খাওঁ ভাত জোলো বনাই খাব পাৰি তাৰ পিহি ৰস উলিয়াই মাছৰ লগত খাব পাৰি সেইটোও স্বাস্থ্যসন্মতই আৰু কেতিয়াবা পাৰ মাংস জালুক দি বনাই জ্বৰ হ'লে সাধাৰণতে ৰুটি বনাই মাংসৰ জালুকেৰে বনাই খাওঁ কেতিয়াবা গাত অলপ কমজোৰি অনুভৱ কৰিলে বা অলপ দুৰ্বল অনুভৱ কৰিলে পাৰ মাংস জালুক দি পেলাই বনাই খাওঁ কেতিয়াবা মুৰ্গী সৰু মুৰ্গী মাংস জালুক দি বনাই খাওঁ বীটৰ চালাড খাওঁ কেতি চালাড বনাওঁ কেতিয়াবা গাজৰ বনাওঁ কেতিয়াবা তিঁয়হৰ বনাওঁ এনেধৰণে বিভিন্ন ধৰণৰ চালাড চাটনি বনাওঁ

অঁ কেতিয়াবা কণী খাওঁ ঘৰুৱাভাৱে মুৰ্গীয়ে দিয়া কণী কেতিয়াবা ফাৰ্মৰ ফাৰ্মৰ ডিমো খাওঁ